মই প্ৰায়ে মোৰ কেমেৰা বা মোবাইল ফোনৰ কেমেৰাই হওঁক তাৰদ্বাৰা মানে মই কেমেৰাৰ লগত মানে মই খেলি ধূলি ভাল পাওঁ খেলি ধূলি মানে পৰীক্ষা নিৰীক্ষা কৰি ভাল পাওঁ আৰু ঠিক তেনেদৰে বা সেয়েহে মই বিভিন্ন ধৰণৰ ফটো লৈও ভাল পাওঁ এতিয়া ক'বলৈ গ'লে মই কেমেৰাৰে প্ৰাকৃতিক দৃশ্য মানুহ উপহাৰৰ সামগ্ৰী যিবোৰ বাৰ্থদে'ত উঠে বা বজাৰলৈ শ্বপিং কৰিবলৈ যেতিয়া যাওঁ তেতিয়া তাৰ কাপোৰ কানি তাৰ দৃশ্যটো মলৰ দৃশ্যটো বা আমাৰ প্ৰাকৃতিক সৌন্দৰ্য্য যেনে আকাশ নদী গছ গছনি সৰু সৰু ফুল বিভিন ৰঙ বিভিন্ন ধৰণৰ ৰঙৰ ফুল এইবোৰ ফটো উঠাই মই খুবেই ভাল পাওঁ তাৰভিতৰত মই এটা কথা ক'ব বিচাৰোঁ যে মই মানুহৰ ফটো তুলি ইমান এটা ভাল নাপাওঁ কাৰণ মই তেনেকুৱা কি বুলি ক'ব প্ৰফেশ্যনেল ফটোগ্ৰাফাৰ নহয় আৰু প'ৰ্ট্ৰেইট নলওঁ কিন্তু মই এইবোৰ য'ত প্ৰাকৃতিক দৃশ্য য'ত থাকে মনোৰম দৃশ্যবোৰ সেইবোৰ তুলি মই বিৰাটেই ভাল পাওঁ বিশেষকৈ যেতিয়া বেলি ডুবে বা বেলি উঠে সেইবোৰৰ ফটো লওঁ আৰু মই সেইবোৰ মেম'ৰি হিচাপে থৈ কোনটো দিনত কেনেকে লৈছিলোঁ কি হৈছিলে কি নাই সেইবোৰ সাঁচি থৈ মই বিৰাট ভাল পাওঁ আৰু ক'ব গ'লে গছ গছনিৰ ফটো মই গছ গছনি বিৰাটেই ভাল পাওঁ নিজৰ ৰুমতো গছ গছনি মানে সৰু সৰু ফুল ৰাখিছোঁ সেইবোৰৰ ফটো দিওঁ ফটো উঠাওঁ সেয়াই আৰু মই তেনেকেই সেইবিলাক কৰি পেলাই মই ভাল পাওঁ তেনেকুৱা ধৰণৰ ফটো লৈয়ে ভাল পাওঁ